হেল্ল ইলেভেনথ হেপ্পী নিউ হয় মোৰ মানে আপোনালোকৰ ৰেষ্টুৰেণ্টত চবতকে বেছিকৈ বিক্ৰী হোৱা আৰু চবতকে ভাল পাষ্টাটো কোনটো হয় সেইটো অলপমান বুজাই দিব পাৰিব নেকি তাৰমানে মোৰ মই মোৰ বাৰ্থডে পাৰ্টি আছে ত' মই ভাবিছিলোঁ কি তাতে যাম আৰু দ মোৰ দছটামান বন্ধুও থাকিব তো ইহঁতৰ বাবে আৰু কি কি ভাল হ'ব আৰু আপোনালোকৰ স্পেচেয়েলটি কি কি যদি অলপমান কৈ দিয়ে ভাল আছিল পাষ্টাৰ যোনটো আপোনালোকে ক'লে তাতে মাছৰুম হ'ব নেকি আৰু যদি এক্সট্ৰা চীজ দিব লাগে সেইটো দি দিব পাৰিবনে আৰু কেকটো মই ইয়াৰ পৰা যদি লৈ যাওঁ আপোনালোকে সেইটো এৰেঞ্জ কৰি দিবনে পুৰা গোটেই ভালকে ছ' ডেট মই ভালকৈ এইটো চেলিব্ৰেট কৰিব পাৰোঁ মোৰ বাৰ্থডেটো